হয় কৃষকসকলৰ কৃষকসকল দেশৰ মেৰুদণ্ড যিহেতু আমি জানো তেওঁলোকে কৃষি কাৰ্যৰে খাদ্যবস্তু উৎপাদন কৰি দেশক জীয়াই ৰাখে নহ'লে আকাল মহামাৰীৰ গ্ৰাসত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হ'ব অসম কৃষি প্ৰধান ৰাজ্য ইয়াৰ শতকৰা সত্তৰ ভাগতকৈও অধিক লোক কৃষিজীৱী ইয়াৰ মাটি সাৰুৱা পলসুৱা কম আয়াসতে মাটিত অসমৰ মাটিত সোণসেৰীয়া শস্য ফলিয়ায় সকলো প্ৰকাৰৰ খেতিৰ বাবেই ইয়াৰ মাটি উপযোগী বিশেষকৈ পাহাৰৰ দাঁতিৰ এই হিউমাচযুক্ত মাটি প্ৰচুৰ চাহখেতিৰ চাহখেতি হয় এই অসম খাদ্য শস্যৰ ভাণ্ডাৰ অসংখ্য নদী উপনদীৰে বিধৌত অসমৰ মাটিত প্ৰতিবছৰে পলস পৰে এই অসমীয়া কৃষকৰ সমস্যা প্ৰধানকৈ এই মাটি আৰু বানপানীৰ লগত জড়িত সমস্যা বানপানীয়ে প্ৰতি বছৰে অসমীয়া কৃষকক অসমীয়া জাতিক জুৰুলা কৰিছে তাৰ পৰিণতিত এই অসমীয়া কৃষকসকল দুখীয়া বহুতৰ খেতিৰ উপযোগী মাটি নিচেই কম বহুতৰ নিজা কৃষিৰ উপযোগী মাটি নায়েই বহুতৰে আকৌ এই নিজৰ এই ভাল হালোৱা গৰু এহালো নাই সেইবাবে আনৰ বিশেষকৈ এই মহাজনসকলৰ মাটিত এই আধি চুক্তি বা এই এক তৃতীয়াংশত ভাগ চৰ্তত খেতি কৰে ফলত এই অধিক শ্ৰমৰ বিনিময়ত খেতিয়কে লাভ কৰিছে নিচেই সামান্য অংশ মানে নিজৰ যিখিনি পাবলগীয়া যিখিনি কৰিছে নাপায়েই ক'বলৈ গ'লে তাৰে বছৰটোৰ হয়তো তিনিমাহ বা এই চাৰিমাহৰ সংস্থান লাভ হয় বাকী বাকী যি আপোনাৰ আঠ ন মাহ যি হয় যেই যেই দিনেই হয় হাজিৰা কৰি নতুন নতুবা এই মহাজনৰ পৰা এই ধাৰ কৰি চলিব লাগে পিছৰ আপোনাৰ বহু পৰিমাণত মাটি নদীৰ পৰা খহনীয়াই প্ৰতিবছৰে নিশ্চিহ্ন হৈ গৈছে তাৰফলত এই বহু বহু লোক কেৱল যে এই মাটিহীনহে হৈছে এনেকুৱা নহয় এনে নহয় বহুতে ভেটি মাটিও হেৰুৱাইছে সম্পূৰ্ণ নিথৰুৱা হৈ পৰিছে আৰু আপোনাৰ বাকী বাৰিষাৰ ফলত বহুত আৰু সমস্যাৰো সৃষ্টি হয় ধৰক এই অধিকসংখ্যক অসমীয়া কৃষকেই অশিক্ষিত এই অশিক্ষাৰ কুফল প্ৰতিফলিত হৈছে আপোনাৰ বাহুদা হয় তাৰ কেইটামান ধৰক উদাহৰণ এই একেডৰা মাটিতে বছৰ বছৰ বছৰ ধৰি একেবিধ খেতিকে কৰি থকাৰ ফলত যে এই মাটিৰ উৰ্বৰা শক্তি নোহোৱা হৈ পৰে আপোনাৰ তাৰ ভূ অসমীয়া কৃষকে পায় এই উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে মাটিত সাৰ দিয়াৰ কথা অসমীয়া কৃষকে নাজানে বহুতৰ মাটিত গোহালিৰ গোবৰ দুচপৰাও নাই দুচপৰাও নপৰে আপোনাৰ গৰু হালক দানা পানী দি প্ৰতিপাল কৰিলেহে গৰুহালে পুৰণা শক্তি আহৰণ কৰিব পাৰে এইকণ জ্ঞানেই অসমীয়া কৃ কৃষকৰ নাই আপোনাৰ আৰু বেলেগ সমাধানৰ ভিতৰত স্বাস্থ্যহীনতাৰ কাৰণেও বহুতো সময়মতে আৰু ঠিকমতে খেতি কৰিব নোৱাৰে এই গৰুহাল বেমাৰত পৰিলে বা হঠাতেই মৰি থাকিল ধৰক বা আন এহাল যোগাৰ কৰাৰ ক্ষমতা বহুতো কৃষকৰ নাইও বাৰু এনেকৈ লাখ লাখ বেদখলকাৰীয়েও এই আপোনাৰ প্ৰতিটো মাটিবোৰ দখল কৰাৰ ফলত অসমীয়া কৃসকৰ বৰ্ধিত জনসংখ্যাৰ বাবে মাটিৰ নাটনি হৈ পৰিছে তো